মোৰ মতে গ্রাম্য সম্প্রদায়সমূহত কৃষি উদ্যোগটো উন্নত কৰিবলৈ হ'লে কৃষকসমূূহক খুব ক'ম সুদৰ হাৰত লোনৰ ব্য়ৱস্থা কৰিব লাগে তেওঁলোকক উৎসাহিত কৰিবলৈ ট্ৰেক্টৰ পানীৰ পাম আদিৰ যোগান ধৰিব লাগে ইত্যাদিৰ দৰে কাম কৰিব লাগে